অঁ এই আমাক সেই শিৱসাগৰ কলেজলৈ মাতিছিলে আমাৰ পুৰণা ল'ৰা ছোৱালীখিনি যাবা নেকি কিমান দিনত মানে এতিয়া এই ডিচেম্বৰ মাহতে মাতিছে অঁ সভা আছে বোলে কিবা কাৰোবাৰ এই বিদায় পাতি হেৰি পাতিছে নেকি মোক মানে লগৰ সেই সুৰবীহেঁতে ফোন কৰি জনাইছিলে মই বোলো আমাৰ লগৰ বোলো তেওঁকো বোলো জনাই দিওঁচোন বোলো যায় নেকি যাব যাব পুৰণা ল'ৰা ছোৱালী গোটেইবিলাকেই যাব

জনালোঁ জনালোঁ সিহঁতৰ সকলোকে জনালোঁ অঁ অঁ লাষ্টত তুমিয়ে পাইছা শেৱালি মিনতি পুৰবী গোটেইখিনিকে জনালোঁ অঁ অঁ আৰু এনেই সুধা হাতেটো কি যাবা হেৰি কৰিম আকৌ আমি ইউনিফৰ্মৰ আগৰ ইউনিফৰ্মটো আছেই আমাৰ সেই ইনিফৰ্মৰ ড্ৰেছতে যাম আমি আৰু ভালেই লাগিব ইউনিফৰ্মৰ ডেছত গ'লে ভাল লাগিব আৰু শুদা হাতেনো কি যাবা কিতাপকেইখনমান লৈ যাম তাতে স্কুলতে ছাৰ বাইদেউহঁতৰ কাৰোবাৰ বিদায় পাতিছে কৈছে নহয় তেওঁলোককো কিবা এটা দিব লাগিব ন অঁ আমিতো সেইখন স্কুলৰ কলেজৰপৰা ওলাই অহাই হয় নাই অঁ অঁ অঁ তোমাৰ লগৰ আৰু কোনোবা যাই যদি তোমাৰ চিনাকি আছে যদি ফোন কৰিবা তুমি

অঁ অঁ মই বাকীখিনিক ফোন কৰি জনাম বাৰু বহুত দিন যোৱাও নাই গৈ ভাল লাগিব নহয় ছাৰ বাইদেউহঁতনো কেনেকুৱা হৈছে হে অঁ অঁ মোৰ যাৰ যাৰ নাম্বাৰ আছে তেওঁলোকলে মই ফোন কৰিম বাৰু তোমাৰো আগৰ পুৰণা যাৰ যাৰ নাম্বাৰ আছে তেওঁলোকলৈ ফোনটো কৰি তুমি জনাবা অঁ যেতিয়াই সময় পোৱা তুমি অঁ ক'বা তেওঁলোকক বোলে এনেকৈ তেনেকৈ আমাৰ বোলে কলেজলৈ মাতিছে বুলি ভালেই লাগিব আকৌ অত দিন আমি ন স্কুলৰ ল'ৰা ছোৱালী কাকো লগেই পোৱা নাই অঁ সকলো লগতে চিনাকি হ'ম ন

হোৱাই নাই

তেতিয়াহ'লে কিহত যাম বুলি ভাবিছা এই লাইন গাড়ী গ'লে মানে এনেই দিগদাৰ হয় ইমান দিনৰ মূৰত যাম আৰু গাড়ী এখন কাৰোবাৰ কিবা এটা পইছা আমি তুলি ভাড়া কৰি লৈ যাম নহ'লে

অঁ ওলাই আহিবলৈ কম আৰু অঁ লাগিব অঁ পাৰিলে ধুনীয়াকৈ হোটেলত সোমাই চাহ তাহ ধুনীয়াকৈ খাই মেলি লগৰখিনিৰ লগত ফূৰ্তি কৰিম ন লগো পোৱা নাই ইজনী সিজনীক লগ পালে কিমান ভাল লাগিব ঘৰলৈ মনতেই নপৰিব উভতি অহা নিচিনা লাগিব কাইলৈ কিতাপকেইখনমান লৈ যাম শুনিছা নাই অঁ অঁ বেছিকৈ নিব লাগে আৰু অঁ বেয়া হ'ব নহয় অঁ ভাল লাগিব অঁ তেতিয়া আমি বাকীখিনিক জনাম ফোন কৰি তুমি যাৰ ওচৰত যাৰ যাৰ নাম্বাৰ আছে তুমি ফোন কৰি দিবা

সঁচাকৈ সেইটোৱেতো হ'লও যে আমাক মাতিছে আকৌ তেওঁলোকে যে পাহৰি যোৱা নাই যে পাহৰি নাই যোৱা নহয় আকৌ অঁ অঁ অঁ হ'ব অঁ অঁ মেছেজ কৰিবা জনাই দিবা জনাই দিবা অঁ অঁ অঁ হ'ব হ'ব